হেল্ল' অ' তৰুণ দা আছে নি অঁ আপুনি কোনে ক'লে বাৰু

হয় হয় টাইম টু টাইম আনি থাকোঁ অঁ অঁ মানে মাৰ ইমাৰজেঞ্চি হৈ আছিলে সেই একেটা সময়তে যদি প্ৰেচাৰৰ টেবলেটটো খুৱাই দিয়া নহয় অলপ হাই হৈ যায় মানে

ঠিক আছে আপুনি এটা কাম কৰকচোন ফোনটো তৰুণদাক দি দিয়কচোন অ' হেল্ল' অঁ তৰুণদা অঁ এই যে মই মাৰ টেবলেটটো অৰ্ডাৰ কৰিছিলোঁ আপোনাক কালি ফ'ন কৰি

আপুনি পাৰে যদি আপোনাৰ তাতে কাম কৰা কোনোবা এজন ল'ৰাৰ হাতত সেই ঔষধটো দি পঠিয়াব পাৰিব নি নহয় মানে মই মাক এৰি একেবাৰে যাবই পৰা নাই ঘৰতো কোনো নাই অঁ অঁ নহয় মানে মোৰ তেনেকুৱা কোনো ঘপককে এতিয়া ফোন কৰিলে তেনেকুৱা কোনো ল'ৰাও নাই আনি দিবলৈ আপুনি পাৰে যদি এটা কাম কৰক কিবা এটা ব্যৱস্থা কৰি

নাই নাই নাই এঘণ্টালে বহুত দেৰি হৈ যাব ইমান ৰিস্ক ল'ব নোৱাৰি মানে ওচৰত এতিয়া ধৰক মেডিকেলো লৈ যাবলৈ এঘণ্টা ভিতৰত কেতিয়াও গৈ নাপায়গে আৰু ওচৰতো তেনেকে ফাৰ্মাচী কেইখনত সেইটো টেবলেট পোৱা নাযায়

তথাপি এবাৰ চেষ্টা কৰি চাবচোন

আৰু বেছি সময়ো মানে মোৰ হাতত নাই যিহেতু বহুত ইমাৰজেঞ্চি হৈ আছে মেডিচিনটো এইখিনি ওচৰে পাজৰে ফাৰ্মাচীত নায়েই আপোনালোকৰ তাৰপৰাই যিহেতু সদায় মই লৈ থাকোঁ